হয় কওকচোন হয় কওক

অঁ অঁ মই ক'ম বাৰু ঠিকে আছে ষ্টুডেণ্টখিনিক লৈ আহিছে ভালেই লাগিলে শুনি মই আমাৰ এনেকৈ গাড়ীৰ ব্যৱস্থাও আছে আপোনালোকে যদি গাড়ী লৈ যাব বুলি ভাবিছে মানে বাছ বা ধৰক ট্ৰেভেলাৰ বা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী যাবৰ বাবে তেনেকুৱাও আমাৰ ব্যৱস্থা আছে আমি আমাৰ এনেই ভঙাগড়ত চেণ্টাৰটো আমি এনেকৈ লৈ যাওঁ বাছ থাকিলে বাছত যায় যদি বাছৰ ভাড়া বা এনেকৈ দি পেলাই গ'লেই হ'ল আৰু আপুনি জালুকবাৰী জাতীয় বিদ্যালয়ৰ পৰা জালুকবাৰীৰ পৰা পাঞ্জাবাৰীলৈকে আহিব লাগিব পাঞ্জাবাৰীত মানে মইতো ময়ে লৈ যাম বা ময়ে গাইড কৰিম বাৰু জালুকবাৰী অঁ অঁ ঠিক আছে তেনেহ'লে আমি ট্ৰেভেলাৰ এখনত বা বিলাকত আমি লৈ যাব পাৰিম নিয়া ব্যৱস্থা আছে আমাৰ আপুনি পাঞ্জাবাৰীলৈকে গ'ল পাঞ্জাবাৰীত আপোনাৰ ধুনীয়াকৈ আমি থৈ দিলোঁ তাতে আপোনাৰ টিকেট কাটিব লাগিব টিকেট কাটি আপুনি ধুনীয়াকৈ খাব পাৰিব মানে তাত ভিতৰতো আৰু বহুত বস্তু আছে আপোনাৰ সোমাই গ'লে আপোনাৰ পুখুৰী আছে তাত মাছ আছে ষ্টুডেণ্টবিলাকে সেইবোৰ চাব পাৰিব তাৰপাছত কলাকৃষ্টিৰ এটা চেণ্টাৰ আছে তাত সেয়া চাব পাৰিব তাৰপাছত আপোনাৰ বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন জনজাতীয় ড্ৰেছ পোছাকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ ফটো বা তেওঁলোকৰ কলাকৃষ্টিসমূহৰ দেখুওৱা হৈছে তাৰপাছত আপোনালোকে চাব পাৰিব তাতে বিভিন্ন ধৰণৰ শংকৰদেৱৰ বহুতো হেৰি আছে ধুনীয়াকৈ চাব পাৰিব আৰু তাৰপাছত আপোনালোকে যদি পাঞ্জাবাৰীৰ পৰা আহিব লাগিব পাঞ্জাবাৰীৰ পৰা আহিলে আকৌ চায়েঞ্চ মিউজিয়ামলৈ আহিলে চায়েন্স মিউজিয়াম আছে আপোনাৰ খানাপাৰাত খানাপাৰাৰ যি অঁ খানাপাৰালৈ আহিলে খানাপাৰাত আহি আপোনাৰ তাতো টিকেটৰ এটা ব্যৱস্থা আছে টিকেট কৰিলে আপোনাৰ টিকেট কৰি দিনৰ ভাগতেই ধুনীয়াকৈ এতিয়াতো আৰু একো এক্সট্ৰা পাৰ্মিশ্য়নৰ দৰকাৰ নাই আপোনালোকে ষ্টুডেণ্টখিনি লৈ আহিলে অঁ অঁ আমিয়েই তাত এইখিনি কৰি দিম এটা মুঠকৈ এটা পইচা এটা ল'ম আপোনালোকৰ পৰা য'ত টিকেটৰ পইচাটো আৰু গাড়ীৰ ভাড়াটো থাকিব আৰু বাকী একো ধৰণৰ আপোনালোকে খৰচ পাতি কৰিব নালাগে এক্সট্ৰাকৈ আৰু ধুনীয়াকৈ আপোনালোক যাব পাৰিব অঁ খালে আপোনালোকে তাতে তাতো কেণ্টিনৰ ব্যৱস্থা আছে সকলো ধৰণৰ ব্যৱস্থা আছে চাব পাৰে ধুনীয়াকৈ কৰিব পাৰিব অঁ আমি সব টিকেটৰ ব্যৱস্থা তাৰপাছত ধৰক আপোনাৰ আমি পানীৰ সুবিধাটো দিওঁ আমি পানীৰ বটল এটা এটাকৈ দিওঁ সেইটো আমাৰ ফালৰ পৰা আমাৰ টুৰিষ্টৰ যি আমাৰ এটা আমি শুশ্ৰূষা কৰোঁ খোৱা বোৱাটো তেনেকৈ নাথাকে কিন্তু আমি পানীৰ এটা ব্যৱস্থা কৰি দিওঁ সকলো কাৰণে পানীৰ ব্যৱস্থা কৰি দিওঁ যাতে যোনে আহে সেইটো পানীৰ ব্যৱস্থা কৰি পেলাই আমি ভাল পাওঁ আৰু আচলতে তেনেহ'লে আপুনি হয় অঁ অঁ ধুনীয়াকৈ আপোনালোকে দছটামান নটামানত ওলাই দিলে দছটা দছটামানত গৈ পেলাই পালোঁ পাঞ্জাবাৰী তাৰপিছত পাঞ্জাবাৰীৰ পৰা আপোনালোকে তাতে কলাক্ষেত্ৰত বস্তুখিনি চালে চাই পেলাই বাৰটা এটা এটামানত ওলাই দিলে তাৰপাছত ধুনীয়াকৈ এটাৰ পৰা ডেৰটা দুটাৰ ভিতৰত আপুনি আকৌ চায়েঞ্চ মিউজিয়ামত সোমাই দিলে চায়েঞ্চ মিউজিয়ামত সকলো ধৰণৰ এইবিলাক আছে আপোনাৰ বল শক্তি কেনেকৈ মানে হেৰি হয় বা বিভিন্ন ধৰণৰ এতিয়াতো একুৰিয়ামত বিভিন্ন ধৰণৰ মাছ কাছ আছে এইবিলাকো চাব পাৰিব আৰু বিভিন্ন ধৰণৰ আচলতে শিক্ষা ল'ব পাৰে ছায়েঞ্চ মিউজিয়ামলৈ গৈ তাত ষ্টুডেণ্টৰ কাৰণে এইটো এটা মানে বহুত ভাল লগা কথা আৰু আপুনি যিহেতু ষ্টুডেণ্টক লৈ আহিব সেইকাৰণে পানীৰ ব্যৱস্থাটো থাকিব আৰু আপোনালোকৰ খালী খৰচ এটা থাকিব যিটো মানে গাড়ীখনৰ আৰু আপোনাৰ ফল এই টিকেটৰ খৰচটো বাকী আপোনালোকে খোৱাটো নিজৰ নিজৰ কথা আৰু আমি আপোনালোকৰ দ নটামান বজাত আপোনালোকক লৈ আপোনালোকৰ আমি চাৰিটা চাৰে চাৰিটাৰ ভিতৰত আকৌ ৰিটাৰ্ণ কৰাৰ ব্যৱস্থা কৰি দিছোঁ যিহেতু ষ্টুডেণ্টৰ কথা সেইকাৰণে আমি বেছি দেৰি নকৰোঁ বেছি পলম কৰাটো ভাল কথা নহয় সেইকাৰণে আমি সোনকালেই কামখিনি কৰাৰ চেষ্টা কৰোঁ অঁ নিশ্চয় নিশ্চয় আপুনি আপুনি ধুনীয়াকৈ খবৰটো কৰিব মোক এইটো নাম্বাৰতে আছে হোৱাটছআপো আছে সব আছে আপুনি চাব ঠিক আছে যোগাযোগ কৰিব দেই